অসমত কৃষি উদ্যোগ সন্মুখীন হোৱা আটাইতকৈ প্ৰত্যাহ্বান বুলি ক'লে আমি বানপানীৰ কথাটোৱেই ক'ব লাগিব কাৰণ আমাৰ এনেকে খেতি পথাৰৰ হেৰি কোনো অসুবিধা সন্মুখীন মানুহে হ'ব লগা নহয় তথাপিও তাৰমাজত মানুহে ধুনীয়াকে খেতিখিনি কৰাৰ পিছত যেতিয়া ঘৰ বাৰী আহি যায় বৰষুণ যেতিয়া নেৰানেপেৰা বৰষুণ হয় তেতিয়া মানুহে বানপানীৰ সন্মুখীন হ'ব লগা হয় তাৰওপৰত আমাৰ খেতি পথাৰ গোটেই নষ্ট কৰি মানুহ জুৰুলা হৈ যায় খেতি পথাৰ গোটেই নষ্ট হৈ যায় মানুহে তেতিয়া মানুহৰ দুখৰ কোলাই পাচি নধৰা হয় বেলেগ আমাৰ তেনেকুৱা একো আমি এতিয়ালৈ আমি একো হেৰি পোৱা নাই তথাপি মানুহৰ প্ৰত্যাহ্বান আমি বানপানী বুলিয়েই আমি হেৰি কৰিছোঁ কাৰণ মানুহে বছৰ বছৰ ধৰি মানুহে সেই বানপানীতেই মানুহ হেৰি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈ আছে